আমাৰ গাওঁৰ মহিলাসকলে মিলি গোট এটা গঠন কৰিছিল যোৱাটো মাহত আৰু সেই গোটত আমাৰ মাও জড়িত হৈ আছিল গতিকে মা জড়িত হৈ থকা হেতুকে মাৰ মুখেৰে জানিব পাৰিলোঁ যে তেওঁলোকে চৰকাৰৰ তৰফৰ পৰা এটা মছলা পিছা মেচিন পাবলৈ সক্ষম হৈছিল আৰু মছলা পিছা মেচিনটো পাইপিনি তেওঁলোকে প্ৰথমতেই জলকীয়া গুড়ি বিশেষকৈ ৰঙা জলকীয়াৰ গুড়ি উৎপাদন কৰিম বুলি সিদ্ধান্ত ল'লে আৰু সেই হেতুকে তেওঁলোকে যথেষ্ট পৰিমাণে আশে পাশে অঞ্চলৰ পৰা শুকান জলকীয়া সংগ্ৰহ কৰা দেখিবলৈ পালোঁ আৰু সেই জলকীয়াখিনি সংগ্ৰহ কৰি তেওঁলোকে যোৱাটো সপ্তাহত প্ৰায় দহ কেজি ৰঙা জলকিয়াৰ গুড়ি উৎপাদন কৰিবলৈ সক্ষম হ'ল সেই জলকিয়াৰ গুড়ি তেওঁলোকে আশে পাশে থকা বজাৰত আৰু দোকানত বিক্ৰী কৰি যথেষ্ট পৰিমাণৰ লাভ অৰ্জন কৰিলে আৰু সেই লাভৰ অৰ্জনে তেওঁলোকক আৰু নতুন কাম কৰিবলৈ উৎসাহিত কৰিছে